হেল্ল' দাদা মই আৰু অলপ অৰ্ডাৰ দিব বিচাৰিছিলোঁ আমাৰ যিহেতুকে মানুহ বেছি হৈ গৈছে ত' ফাষ্ট ফুড ব্ৰেকফাষ্টখিনি ৰাখি দিব কণী গাখীৰ আৰু যিহেতুকে আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে গাখীৰ ৰাখি দিব কণী ৰাখি দিব আৰু ব্ৰেড ৰাখিব আৰু যদি আমাৰ কাৰণে পিঠা আছে ঘৰুৱা পিঠা তেনেহ'লে পিঠা ৰাখিব তাৰপিছতে আৰু এনেকুৱা জুচ চুচ কিবা কিবি ৰাখিব তাৰপিছত আৰু ফল মূলখিনি ৰাখিব আৰ আম আপেল কল এইবোৰ এইবোৰ ৰাখিব আৰু খানাৰ কাৰণে আমাক যিহেতুকে আমি অকল চিকেনেই অৰ্ডাৰ দিছিলোঁ ন' চিকেন চিকেন আৰু চৰি ফিচ ত' আমাক এইখিনি আৰু অকণমান দিবা পৰ্ক ড্ৰাই ফ্ৰাই দিবা আৰু কাৰিটো দিবা আৰু চিকেনটো চিকেনটো অকল ড্ৰাই ফ্ৰাই দিবা কাৰি নালাগে আৰু ফিচটো ফিচ কাৰিটো দিবা হ'ব আৰু সৰু মাছটো আছে চাগে সৰু মাছটো ফ্ৰাই দিবা আৰু চব্জিখিনি চব্জি এটা বনাবা আলু আৰু ৰঙালাও ৰঙা কোমোৰা চৰি ৰঙালাও আলু ৰঙালাও এইখিনি বুট তাতে দিবা তাৰপিছতে আৰু এয়া ৰঙালাও বুট এইখন এখন চব্জি দিবা আৰু হেৰি দিবা এনে মাছ পোৰা চোৰাটো আছে চাগে মাছ পোৰাখিনি দিবা আৰু চাটনি যদি পাৰা চাটনি দিবা চাটনি তাতনি এইবোৰ চলেও মানে আমি গৈ আছোঁ মানে আপোনালোকে ৰাখি থৈ দিব আৰু ফাষ্ট ফুডৰ কাৰণে বাচ্ছাৰ কাৰণে যিহেতুকে বাচ্ছা আছে ত' ফাষ্ট ফুডখিনি ৰাখি থৈ দিব গাখীৰ কণী এইখিনি ৰাখিলেই হ'ব আৰু ফল মূল এইখিনি ৰাখিলেই হ'ব আৰু লাগিব আপোনাৰ হেৰি কলড্ৰিংকচটো হ'ব চাগে ন' কলড্ৰিংকচ কলড্ৰিংকচ ৰাখিব কলড্ৰিংকচটো আমাৰ কাৰণে কলড্ৰিংকচ পাঁচটামান ৰাখিব ঠিক আছে কলড্ৰিংকচ পাঁচটা আৰু এই চাওমিন তাওমিন কিবা হ'ব চাগে ন' চাওমিন কি কয় চাওমিন যিনো ফাষ্ট ফুড আৰু কিবা যদি আছে তেনেহ'লে ৰাখি থৈ দিব দেই